হেল্ল' অঁ হয় কওকচোন অঁ হয় এই আছোঁ এনেই অঁ কাপোৰ চিলাই কোনে ক'লে বা অঁ অঁ দিব পাৰে কি কাপোৰ অঁ অঁ যোৰা কাপোৰ নে কি অঁ কাপোৰ এযোৰ চিলাবলৈ মানে ব্লাউজত ব্লাউজো চিলাব চাগে অঁ অঁ হেৰি অঁ ঠিক আছে পাই যাব এসপ্তাহ নালাগেই সোনকালে পাই যাব অঁ কাপোৰযোৰৰ দামটো পাঁচশ টকা দিলেই হ'ব অঁ দি থৈ যাব কাইলৈ